গছ পুলি ৰুবলৈ হ'লে মই পলসুৱা মাটি বা বালিয়া আলসুৱা এনেকুৱা পলসুৱা মাটি ব্যৱহাৰ কৰোঁ গছ পুলিবোৰ ৰুবলৈ আৰু গছ পুলিবোৰ তেনেকৈ খৰালি মানে পথাৰৰ পৰা সাৰুৱা মাটি অলপ আনো আনি পাণৰ গুড়িত তামোলৰ গুড়িত নাৰিকলৰ গুড়িত সকলোবিলাক সেইবিলাক কৰি দিওঁ আৰু তেনেদৰে গছ পুলিবোৰ ৰুবলৈ হ'লেও আমি প্ৰথমে মাটিডোখৰ চাহ কৰি লৈ সাৰ গোবৰ গোবৰেই ব্যৱহাৰ কৰোঁ বেছিকৈ সাৰ ব্যৱহাৰ কৰা মানে গোবৰটোৱেই ব্যৱহাৰ কৰোঁ বেলেগ সাৰ ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰোঁ গছ পুলিবোৰৰ কাৰণে সাৰুৱা মাটি জাবৰ জোথৰে যিখিনি সাৰ পৰি থাকে সেইখিনি মাটিও কেতিয়াবা দিয়া হয় কিছুমান পুলিত কিছুমান পুলিত আলসুৱা বা পলসুৱা মাটি ব্যৱহাৰো কৰা হয় বালিচহীয়া মাটিও দিয়া হয় সেইদৰে পুলিবিলাক ভাল দৰে উঠিবলৈ হ'লে সিহঁতৰ গুড়িত সাৰ গোবৰ সাৰটো ব্যৱহাৰ কৰোঁ আৰু দিও আমি খৰালিতে বাৰিষা দিয়া নহয় সেইদৰে গছ পুলিবোৰ ৰুবৰ বাবে যিখিনি উপযুক্ত মাটি সেইখিনিহে ব্যৱহাৰ কৰোঁ যিখিনি আমি ঘৰতে বাৰীৰ কিনাৰত ক'ৰবাত সাৰুৱা মাটি থাকিলে তেনেকুৱা মাটি জাবৰ জোথৰ পৰি থকা তেনেকুৱাবিলাক আনিও দিওঁ গছ পুলিবোৰত এনেদৰে গছ পুলিবিলাক ৰুবৰ বাবে আমি ব্যৱহাৰ কৰোঁ ভাল মাটি সাৰুৱা আৰু সাৰ প্ৰয়োগ কৰাটো বুজাবলৈ সাৰ মানে আমি যিহেতু গোবৰ সাৰখিনিয়েই ব্যৱহাৰ কৰোঁ অইন সাৰ ব্যৱহাৰ নকৰোঁ